হয় আমাৰ ঘৰত গৰু ছাগলী আছে গৰু জন্ম হোৱাৰ পাছত পোৱালিটো আমি ধৰি মেলি মাকক গাখীৰ খাবলৈ যত্ন লওঁ খোৱাবলৈ আৰু গাইজনীক দানা পানী দিয়াৰ যতন লওঁ আৰু পোৱালিটোৰ গাত কিবা এডাল ৰচী বান্ধি দিওঁ আৰু গাখীৰ খাব নোৱাৰা কাৰণে মুখত এৰাল খেৰে বান্ধি দি তাক গাখীৰ খোৱাত সহায় কৰোঁ তেতিয়া সি গাখীৰ ভালকৈ খাব পাৰে আৰু গাখীৰ খালেই পোৱালিটো সোনকালে সুস্থ হৈ সি দৌৰিব পাৰে এনেদৰেই আমি গৰুৰ যত্ন লওঁ